মোৰ প্ৰিয় বাতৰিকাকতখন হৈছে আমাৰ অসম আমাৰ অসম বাতৰিকাকতখন অসমৰ গুৱাহাটী আৰু যোৰহাট জিলাৰপৰা প্ৰকাশিত হয় এই বাতৰি কাকতখনৰ পঢ়ুৱৈ সংখ্যা অসমত যথেষ্ট বেছি এই বাতৰিকাকতখনৰ বাতৰিসমূহ সম্পূৰ্ণৰূপে সত্যৰ ওপৰত প্ৰতিষ্ঠিত সেইবাবে আমি অসমৰ ৰাইজে এই বাতৰিকাকতখন যথেষ্ট পৰিমাণে অধ্যয়ন কৰে আৰু ময়ো সেইবাবে এই বাতৰি কাকতখন দৈনিক ব্যৱহাৰ কৰোঁ অধ্যয়ন কৰোঁ আৰু অসমৰ সম্পূৰ্ণ বা বাতৰিৰ লগতে ভাৰতবৰ্ষ তথা গোটেই বিশ্বৰ সকলোখিনি আমি দৈনিক খবৰ লাভ কৰিবলৈ সক্ষম হওঁ